মই এসপ্তাহৰ আগতে এটা ষ্ট'ভ কিনিছিলোঁ এই ষ্ট'ভটো চলাই এতিয়া একো বেয়া পোৱা নাই যিহেতু তাৰ চুইচ টুইচবোৰ বৰ সুন্দৰ হৈ ব্যৱহাৰ কৰিব পাৰিছোঁ আৰু ভাল হৈ আছে আৰু ষ্ট'ভটো ব্যৱহাৰ কৰিও ভাল পাইছোঁ